মোৰ নাম পম্পী বৰগোহাঁই মোৰ ঘৰ লখিমপুৰত মই লখিমপুৰ এঙাৰখোৱাৰপৰা হাই স্কুল পৰীক্ষাত উত্তীৰ্ণ হৈ মই লখিমপুৰ বালিকা মহাবিদ্যালয়ত পঢ়িলোঁ আৰু তাৰপৰা হায়াৰ চেকেণ্ডাৰী পাছ কৰিয়ে মই মেকআপ আৰ্টিছ পঢ়িলোঁ মেকআপ আৰ্টিছ তিনিমহীয়া কোৰ্চ তিনিমহীয়া কোৰ্চ কৰাৰ পিছতে মই আকৌ হেণ্ডলুম টেক্সটাইলৰ কোচিং কৰিলোঁ হেণ্ডলুম টেক্সটাইলত দুবছৰ কোচিং কৰাৰ পিছত মই এক্সজাম দিলোঁ এক্সজাম দি হোৱাৰ পিছত মই বৰ্তমান সৰু সৰু ল'ৰা ছোৱালীক মই আৰ্ট শিকাওঁ আৰ্টৰ প্ৰতি যিহেতু মোৰ সৰুৰপৰাই মই বহুত আগ্ৰহী মই বেলেগ ক'তো মানে প্ৰশিক্ষণ লোৱা নাই মই নিজে সন্মুখত যিকোনো এটা বস্তু থাকক মই তাক হুবহু আঁকিবলৈ যত্ন কৰোঁ আৰু মই তেনেকৈ পাৰোঁও তেনেকৈ মই সৰু সৰু ল'ৰা ছোৱালীক বৰ্তমান ঘৰতে আৰ্ট শিকাই আছোঁ আৰ্ট শিকোৱাৰ পিছতে ক'ৰবাত বিয়া সবাহত মাতিলে মানে মই মেকআপ কৰিব যাওঁ লগতে মেকআপৰ লগতে মই বিউটিচিয়ানৰ কৰ্চো কৰিছিলোঁ থ্ৰেডিং কৰা কৰা চুলি কটা ফেচিয়েল কৰা এইসকলতো দৈনন্দিন থাকেই কাষ্টমাৰ ঘৰলৈ আহি থাকে ঘৰতে কৰি থাকোঁ মই যিহেতু পাৰ্লাৰ খোলা নাই এতিয়ালৈকে ঘৰতে কৰি থাকোঁ কৰাৰ পিছতে মই খুব বেছি গান শুনি ভাল পাওঁ মই গান গাবলৈ নিজে যত্ন কৰোঁ কিন্তু গাব নাজানোঁ কিন্তু মই শুনি খুব ভাল পাওঁ মন বেয়া লাগিয়ে থাকক বা মন ভাল লাগিয়ে থাকক সব সময়তে মই গান শুনি ভাল পাওঁ বেয়া ভাল কথা নাই মই গান শুনি খুব ভাল পাওঁ আৰু মই আশা কৰিছোঁ লাহে লাহে গাবলৈ যত্ন কৰিম